দৰং জিলাখনত উপলব্ধ কিছুমান স্থানীয় পৰিবহণৰ বিকল্পসমূহ হ'ল চাইকেল বাইক নিজা নিজা সৰু গাড়ী আজিকালি প্ৰায়ভাগ মানুহে ল'ব ধৰিছে তাৰপাছত টেম্পু ট্ৰেকাৰ মেজিক আদি সৰু গাড়ীবোৰ আৰু বৰ্তমান যিটো চলি আছে বেটাৰী ৰিক্সা বা ই ৰিক্সা আদি আমাৰ দৰং জিলাখনত যিহেতু বহুত ভিতৰুৱা ঠাই আছে আৰু সেই ঠাইবোৰত সকলো সময়তে বাছ আৰু বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধাৰ পৰিবহণ উপলব্ধ নহয় তাৰ বাবে মানুহে আজিকালি নিজাববীয়াকৈ পৰিবহণ ব্যৱস্থা কৰিবলৈ লৈছে তাৰ ভিতৰত হ'ল চাইকেল চাইকেলটো এটা সময়ত দৰংবাসীৰ প্ৰতি ঘৰে ঘৰে এখনকৈ চাইকেল আছিল আৰু বৰ্তমানো এই চাইকেল আছে যদিও ইয়াৰ প্ৰচলন আগতকৈ বহুত হ্ৰাস পাইছে যিবোৰ ঘৰত বৰ্তমানেও বাইক বা সৰু গাড়ী নাই তেওঁলোকে এতিয়া এতিয়াও চাইকেলেৰে বিভিন্ন তেওঁলোকৰ কাম কাজ কৰে আৰু বজাৰ সমাৰ আদিত ব্যৱহাৰ কৰে আৰু এই চাইকেলেই তেওঁলোকৰ প্ৰধান যাতায়তৰ আহিলা তাৰ উপৰিও বৰ্তমান বাইক প্ৰত্যেক দৰংবাসীৰ ঘৰে ঘৰে হ'বলৈ ধৰিছে আৰু এই বাইকেৰে দৰং জিলাৰ যাতায়ত যথেষ্ট সুচল হৈছে যিহেতু ইয়াত সকলো ঠাইতে যান বাহন সুচল নহয় গতিকে বাইকেৰে অতি দুৰ্গম আৰু ভিতৰুৱা ঠাইসমূহো তেওঁলোকে ঢুকি পাব পৰা হৈছে আৰু আহ যাহ অতি সুচল হৈ পৰিছে আৰু দিনটোৰ যিকোনো সময়ত তেওঁলোকে বাইকেৰে নিজৰ কামবোৰ কৰিব পাৰিছে আৰু তেওঁলোকে এইদৰে নিজৰ নিজৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে তাৰোপৰিও আজিকালি দৰংবাসীৰ প্ৰতিঘৰে নহ'লেও গাঁৱে গাঁৱে মোটামুটি দহ বাৰখন কাৰ বা সৰু গাড়ী আজিকালি হৈছে গতিকে তেওঁলোকে নিজৰ ফেমিলি লৈ বা গাওঁবাসীৰ বা লগৰীয়াৰ সৈতে যাবলৈ আজিকালি যিটো বাছ বা চৰকাৰী যিবোৰ বাহন আছে সেইবোৰৰ মানে অসুবিধা হ'লেও সিমান সেইটো ফিল কৰিবলগা নহয় কাৰণ আজিকালি সকলো মানুহে বিচাৰিলেই ভাড়া গাড়ী বা নিজা গাড়ী উপলব্ধ হৈছে তাৰ উপৰিও গাঁৱৰ সৰু সৰু ৰাস্তাবোৰো আজিকালি টেম্পু ট্ৰেকাৰ মেজিক আদিৰ দৰে গাড়ীবোৰ গাড়ীবোৰ চলাচল কৰিব লৈছে যাৰ বাবে গুৱাহাটীলৈ যোৱা বা মঙ্গলদৈ চহৰলৈ যাবলৈ তেওঁলোকে যথেষ্ট সুবিধাৰ সন্মূখীন ল'ব হ'বলগীয়া বৰ্তমান নহয় কাৰণ তেওঁলোকৰ বাটে বাটে আজিকালি এনেকুৱা ধৰণৰ সৰু সৰু পৰিবহণ ব্যৱস্থাৰ গাড়ীবোৰ অহৰহ চলিয়ে থকা দেখা যায় তাৰ উপৰিও বৰ্তমান ই ৰিক্সাৰ চ চলাচল দৰঙৰ মানে ভিতৰুৱা গাওঁসমূহত যথেষ্ট বেছি আৰু এই ই ৰিক্সাই কম খৰচতে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ মানুহক যাতায়তৰ সুবিধা প্ৰদান কৰি আহিছে যাৰ বাবে তেওঁলোকে অতি সহজতে তেওঁলোকৰ পৰিবহণৰ এইবোৰ ব্যৱহাৰ কৰিব পাৰিছে আৰু এই বিকল্পসমূহ থকা বাবে দৰঙত পৰিৱহণৰ ক্ষেত্ৰত এতিয়া যথেষ্ট অসুবিধা নহয় কাৰণ দৰঙত যিহেতু নিজা ট্ৰেন লাইন নাই বা বাছ গাড়ী বা সেনেকুৱা ডাঙৰ গাড়ীবোৰ যিহেতু হাইৱেত চলে তথাপিতো দৰঙৰ বেছিভাগ মানুহে ভিতৰুৱা অঞ্চলত বাস কৰে যাৰ বাবে এই সৰু সৰু বিকল্প বাহনবোৰৰ বা বাবে তেওঁলোকে নিজৰ নিজৰ নিজৰ যিটো স্থান আছে তা তালৈ যাবলৈ সক্ষম হৈ আহিছে আৰু তেওঁলোকে নিজৰ কৰ্মবোৰ সম্পাদন কৰিব পাৰিছে এইদৰেই বিভিন্ন সৰু সৰু গাড়ীবোৰে বা বিকল্প হিচাপে দৰংবাসীক সহায় কৰি আহিছে